বিকাশ সকলোৰে কাম্য পৃথিৱীখনত আমি জীয়াই থাকিবলগীয়া হ'লে সকলো ক্ষেত্ৰতে আমাৰ বিকাশ হ'ব লাগিব বিকাশ অকল এটা ক্ষেত্ৰত হ'লে নহ'ব আমাৰ শিক্ষাৰ শিক্ষাত আমাৰ বিকাশ হ'ব লাগিব স্বাস্থ্যত আমাৰ বিকাশ হ'ব লাগিব আমাৰ চিন্তাধাৰাত বিকাশ হ'ব লাগিব আমি আধ্যাত্মিকভাৱে বিকশিত হ'ব লাগিব বিকশিত পৃথিৱী সকলোৱে নিজৰ ইচ্ছামতে জীয়াই থাকিবলৈ পাৰিছে এই বিকশিত পৃথিৱীত আমি আমাৰ সকলো প্ৰয়োজনীয় বস্তুবোৰ লাভ কৰিব পাৰিছোঁ আমি শান্তিৰে জীৱন যাপন কৰিব পাৰিছোঁ এইবোৰ সম্ভৱ হৈছে একমাত্ৰ বিকাশৰ বাবে তথ্য প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলত গোটেই পৃথিৱীখন এক গোলকলৈ ৰূপান্তৰিত হৈছে নতুন নতুন যন্ত্ৰ পাতি উদ্ভৱন হৈছে চিকিৎসা ব্যৱস্থাত নতুন নতুন তথ্য সংযোজন হৈছে নতুন নতুন ঔষধ উদ্ভাৱন হৈছে যাৰ ফলত আমাৰ বহুতো ৰোগ নিৰাময় হৈছে পৃথিৱীখন সলনি হোৱা মই দেখিছোঁ আগৰ পৃথিৱীখন আৰু এতিয়াৰ পৃথিৱীখনৰ মাজত আকাশ পাতাল প্ৰভেদ উন্নয়নৰ নামত আমাৰ পৃথিৱীখনত থকা গছ গছনি কাটি ধ্বংস কৰিছে সেই সেউজীয়া এই পৃথিৱীত দেখিবলৈ পোৱা নাযায় তাৰ ঠাইত দেখিবলৈ পোৱা গৈছে ওখ ওখ বৃহৎ বৃহৎ অট্টালিকা যিটো আমাৰ কাৰণে বহুত দুখৰ বিষয় ইয়াৰ ফলত গোলকীয় উত্তাপৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈছে মানুহ থকাৰ পৰিৱেশ নোহোৱা হৈ গৈছে বহুতো জীৱ জন্তু বিলুপ্ত হৈছে ইয়াৰ উপৰিও আগৰ সমাজ ব্যৱস্থা এক ভাতৃত্ববোধ আছিলে আজিকালি যিটো দেখিবলৈ পোৱা নাযায় আজিকালি সকলো ব্যক্তিকেন্দ্ৰিক হৈছে কোনেও কাৰো কথা ভাবিবলৈ সময় নোপোৱা হৈছে যিটো আমাৰ কাৰণে বহুত বেয়া